ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁও অঞ্চলৰ লোকসকলে নানা ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেওঁলোকৰ বহুতো সমস্যা হয় নানা ধৰণৰ সমস্যা হয় তেওঁলোকে ব্যৱসায় কৰিবলৈ ব্যৱসায় কৰিবলৈ তেওঁলোকে চহৰৰপৰা বস্তু ক্ৰয় কৰি আনিবলগীয়া হয় ক্ৰয় কৰি আনিবলৈ গাড়ী এখনৰ প্ৰয়োজন হয় গাড়ী মটৰ গাঁৱলীয়া অঞ্চলত সোমাবলৈ দিগদাৰ হয় ৰাস্তা পথ বেয়া ধৰা হওক দোকান এখন দিবলৈকে আলু দালি এই নানা ধৰণৰ বয়বস্তু আনিবলৈ ৰাস্তা ঘাটৰ বাবে প্ৰয়োজন নানা ধৰণৰ বাবে দিগদাৰ হয় সোমোৱাবলৈ দিগদাৰ হয় সেয়েহে তেওঁলোকে ছাৰ হ'বলগীয়া হয় গোটেইবিলাক স্কুললৈ যাবলৈ ৰাস্তা পথ বেয়া হোৱাৰ লগত কৰিবলৈ ধৰা হওক বোৱা কটা শিপিনীসকলে বোৱা কটা কৰিবলৈ সূতাৰ প্ৰয়োজন হয় নানা ধৰণৰ বয়বস্তুৰ প্ৰয়োজন হয় তেওঁলোকে চহৰলৈ যাবলগীয়া হয় চহৰৰপৰা সূতা আনিব সূতাৰ লগতে নানা ধৰণৰ বস্তু আনিবলগীয়া হয় চিলোৱা বা চিলাই কৰা সকলে মেচিন আনিবলগীয়া হয় মেচিন বয়বস্তু আনি তেওঁলোকে চিলাই কৰিবলগীয়া হয় চিলাই কৰিবলৈয়ো নানা ধৰণৰ বস্তুৰ প্ৰয়োজন হয় যিটো বস্তু গাঁৱত পোৱা নাযায় চহৰলৈ যাবলগীয়া হয় সেয়েহে লৈ গ'লে কিনি গাঁৱত অসুবিধা হয় তেওঁলোকে বস্তু পাবলৈ ব্যৱসায় আৰম্ভ কৰাত গাঁও অঞ্চলৰ লোকসকলে চহৰৰপৰা নানা ধৰণৰ বয়বস্তু আনিলেহে কৰিবপৰা হয় গাঁও অঞ্চলৰ ব্যৱসায় উৎসাহ যোগাবলৈ তেওঁলোকে নানা ধৰণৰ প্ৰশিক্ষক দিয়াৰ প্ৰয়োজন যাতে তেওঁলোকে ভাল ভাল ডিজাইনাৰৰ কাপোৰ চিলাব পাৰে বা বোৱা কটাৰ প্ৰশিক্ষণ দিলে তেওঁলোকে ভাল ভালকৈ কাপোৰ ব'লে সেই কাপোৰবিলাক বিক্ৰী কৰিবলৈ সহজ হয় হয় লগতে ৰাস্তা ঘাটৰ উপৰিও ৰাস্তা ঘাটবিলাক ভাল কৰিব লাগে তেতিয়াহে গাড়ী মটৰ আহিবলৈ সুবিধা হয় হয় গাড়ী মটৰবিলাক আহিলেহে গাঁৱৰপৰা মানুহে বয়বস্তু আনিবলৈ সক্ষম হয় ৰাস্তা পথবিলাক বেয়া হ'লে আনিব নোৱাৰি সেই ৰাস্তা বেয়া সেয়ে শিপিনীসকলে ব্যৱসায় কৰা সকলো লোকে এইবিলাক সমস্যাৰ সন্মুখীনত ভুগিবলগীয়া হয় সেই হেতুকে ৰাস্তা ঘাটৰ বা প্ৰশিক্ষকটো বা গাড়ী মটৰৰ সোমাবপৰা ৰাস্তা ঘাট হ'বলৈ সেইবিলাক সুবিধা তেওঁলোকে দিবলৈ সেইবিলাক ভাল কৰি দিব লাগে আগতে এতিয়াহে গাঁৱত এনেকুৱা যাতে বোৱা কটা বোৱা কটা কৰিলে তেওঁলোকক দেখি দুই চাৰিজনে উৎসাহ পাব কামটো কৰিবলৈ কৰা সন্মুখীন হয় ব্যৱসায় আৰম্ভ কৰাৰ সময়ত তেওঁলোকে পকা দোকান এখন বনাবলৈ ইটা বালি চিমেণ্ট এইবিলাক গাঁৱত পোৱা নাযায় সেইকাৰণে তেওঁলোকে চহৰলৈ যাব লাগে চহৰৰপৰা বয়বস্তু আনিব লাগে চহৰৰপৰা বয়বস্তু আনিবলৈও এখন গাড়ী প্ৰয়োজন হয় গাড়ীখন অকল আনিলেই নহ'ব গাঁৱলীয়া ৰাস্তা বেয়া গাড়ী মটৰ সোমাবলৈও দিগদাৰ গাড়ী মটৰ সোমাবলৈ ৰাস্তা পথ ভাল কৰিব লাগে তেতিয়াহে এইকণ সোমাই বয়বস্তু দিলেহে সেই ব্যৱসায়জনে ব্যৱসায় কামত আগবাঢ়িব পাৰিব ব্যৱসায়ত আগবাঢ়িব পাৰিব ব্যৱসায়ত আগবাঢ়িলে তেওঁ দুই চাৰি টকা ইনকম কৰিব পাৰিব লগতে কোনো ব্যৱসায় ধৰা হওক হাঁহ কুকুৰা পালন বা হাঁহ কুকুৰা ব্ৰইলাৰ ব্ৰইলাৰ পুহিলেও তেওঁলোকক সময়মতে দানা পানী দিবলৈয়ো চহৰৰপৰা আনিব লাগিব ব্যৱসায় কৰিবলৈ চহৰৰপৰা আনিবগৈ লাগিব বিজুলীবাতিৰ প্ৰয়োজন ব্যৱসায় কৰিলে বিজুলীবাতিৰো প্ৰয়োজন হয় সময়মতে দানা পানী দিবলৈয়ো দানা পানী দানা আনিবলৈয়ো চহৰলৈ যাব লাগিব লোকে সমস্যাৰ সন্মুখীন হ'ব এইবিলাক কামত বহুতো সেইহেতুকে গাঁও অঞ্চলৰ লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ব্যৱসায় কৰি আগত চহৰলৈ যাব লগা হয় চহৰৰপৰা বস্তু ক্ৰয় কৰি আনিবলগীয়া হয় তাৰপিছতে এজন ব্যৱসায়ীয়ে ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হয় এইটো গাঁও অঞ্চলত বিশেষকৈ ৰাস্তা ঘাট ৰাস্তা পদূলিবিলাক বেয়া ৰাস্তা পদূলিবিলাক মেৰামতি কৰি এইটো প্ৰয়োজন হয় নহ'লে নহ'লে লোক ব্যৱসায়ীয়ে কামটো আগ আগবঢ়াই নিব নোৱাৰে পৰা তেওঁলোক আহি প্ৰশিক্ষক আহিলে তেওঁলোকে কামটো শিকি মেলি এই কামটো ভাল ধৰণে ভাল ভাল ভাল কাপোৰ চিলাব পাৰে তেওঁলোকে চিলালে এই বস্তুটো বিকি সেই ব্যৱসায়টো আগবঢ়াব পাৰে আৰু এজন বোৱা কটা প্ৰশিক্ষকে যদি কৰিব পাৰে এতিয়া চাহ ধৰা হওক চাহ বাগান এখন খুলিলে চাহ পুলি আনিবলগীয়া হয় চাহ চাহ পুলিবিলাক আনিব লাগিব ৰুব লাগিব তাত দৰৱ সাৰ ইত্যাদি ইত্যাদি নানা ধৰণৰ ন দৰৱ পাতি দিব লাগিব ইউৰিয়া পটাছ এনে এইবিলাক বস্তুটো গাঁৱত পোৱা নহয় তেওঁলোকে চহৰৰপৰা আনিবগৈ লাগিব এনে চহৰৰপৰা লগে লগে তেওঁলোকে আনি চহৰৰপৰা দৰৱ পাতি আনিবলৈয়ো প্ৰয়োজন হ'ব সাৰবিলাক আনিবলৈ প্ৰয়োজন হ'ব এইবিলাক আনোঁতে ৰাস্তা ঘাট বেয়া হ'লে তেওঁলোকে আনিব নোৱাৰে সেই হেতুকে ৰাস্তা ঘাট উন্নত কৰিব লাগে ৰাস্তা ঘাট ভাল হ'লেহে তেওঁলোকে বস্তুবিলাক গাঁৱলৈ আনিব পাৰিব নিজৰ কামত ব্যৱসায়ত আগবাঢ়ি যাব পাৰিব তেওঁলোকে নানা ন যদি ৰাস্তা ঘাট বেয়া হয় গাড়ী মটৰ সোমাব নোৱাৰে তেওঁলোকে একেলগত আনিবলগীয়া হয় একেলগত আনিলে বহু সময় ক্ৰয় হয় গাঁৱলীয়া লোকে বহুতো ব্যৱসায় কৰা গাঁৱলীয়া লোকসকলে বহুতো সমস্যা সন্মুখীন হৈ নিজৰ ব্যৱসায়ত আগবাঢ়িবলগীয়া হয় সেই হেতুকে গাঁৱলীয়া লোকক তেওঁলোকে ব্যৱসায় আগবঢ়াই নিবৰ বাবে ৰাস্তা ঘাট ধুকে প্ৰশিক্ষক বা দৰৱ এইবিলাক সোনকালে হেৰি কৰি দিলেহে তেওঁলোকে কৰিব পাৰে গাঁৱলীয়া লোকসকলে বিশেষকৈ ৰাস্তা ঘাটৰ কাৰণে কৰিব নোৱাৰে ৰাস্তা ঘাট বেয়াৰ বাবে তেওঁলোকে গাড়ী মটৰ সোমোৱাব নোৱাৰে চাইকেলেৰে অহা যোৱা কৰি মটৰচাইকেলেৰে অহা যোৱা কৰি এই তেওঁলোকে ব্যৱসায় কৰিবলগীয়া হয় ধৰা হওক দোকান এখন খুলিবলৈকৈয়ো আৰু দাইল চাউল নটুকে ইত্যাদি ইত্যাদি এই বস্তু ৰাখিবলগীয়া হয় সেইবিলাক বস্তু আনিবলৈয়ো এখন গাড়ীৰ প্ৰয়োজন হয় এই গাড়ী সোমোৱাবলৈয়ো ৰাস্তা ঘাট বিশেষকৈ ৰাস্তা ঘাটৰ বাবে তেওঁলোকে সোমোৱাব নোৱাৰে বস্তুবিলাক সময়মতে আনিব নোৱাৰে তথাপিতো ব্যৱসায়ীসকলে হাৰ নেমানি ব্যৱসায় কৰে সেই হেতুকে ব্যৱসায়ত আগবঢ়াই নিবৰ বাবে উৎসাহ যোগায় বাবে ৰাস্তা ঘাটৰ নিৰ্মাণ কৰি দিব লাগে ভালকৈ মানে অতিকৈ তেতিয়াহে তেওঁলোকে ব্যৱসায়ত আগবাঢ়ি যাব পাৰে লোকে ভাল ভাল কাপোৰ ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁও অঞ্চলৰ লোকে বহুতো সমস্যাৰ বিভিন্ন ধৰণৰ সমস্যাত সন্মুখীন হয় এইটোকে তেওঁৰ আগবঢ়াই নিবৰ বাবে তেওঁলোকে ৰাস্তা ঘাটৰ নিৰ্মাণ যোগান ব্ৰইলাৰ ফাৰ্মলৈয়ো বিভিন্ন ধৰণৰ খাদ্য পাতি চহৰৰপৰা আনিব লাগে চহৰৰপৰা আনিবলৈয়ো গাড়ী এখনৰ প্ৰয়োজন হয় গাড়ীখন যদি ৰাস্তা পথ বেয়া হয় আনিব নোৱাৰে আনিব নোৱাৰিলে তেওঁলোকে সময়মতে ব্যৱসায়টো আৰম্ভ কৰিব নোৱাৰে সেই হেতুকে তেওঁলোকক বহুতো আৰ্থিক পইচা পাতি সোমাই থাকে পইচা পাতি সোমাই থাকিলে আৰু এটা ব্যৱসায় কৰিবলৈয়ো তেওঁলোকে মানে বেলেগ জেগাত ফচি যায় তেওঁলোকে ব্যৱসায়টো কৰিব নোৱাৰে সেই সমস্যাটোৰ বাবে সেই এটা সম